প্ৰাকৃতিক আমাৰ ৰাজ্যখনত প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এখন ৰাজ্য অকল অসমেই নহয় আমাৰ সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চল প্ৰাকৃতিকভাৱে খুবেই চহকী প্ৰাকৃতিক সম্পদে গছ গছনিৰপৰা আৰম্ভ কৰি আপোনাৰ কয়লা খাৰুৱা তেল কৃষিভূমিকে ধৰি পানী সকলো ইয়াত যথেষ্ট উপলব্ধ অন্য বাহিৰা বহু ৰাজ্যৰ তুলনাত প্ৰাকৃতিক সম্পদত অসম যথেষ্ট চহকী ইয়াতে সেইবাবে আজি ইয়াক কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সহযোগিতাত আমাৰ ইয়াতে প্লেন স্থাপন কৰাৰ আগবাঢ়িছে বা স্থাপন কৰিছে কিয়নো ইয়াতে আমাৰ ধৰ আগত পেপাৰ মিলো আছিল যিহেতু ইয়াত যথেষ্ট পৰিমাণে বাঁহ গছ আছে সেইবাবে সেইসমূহো চলিছিল ভালকৈ তেনেদৰে যথেষ্ট খনিজ পদাৰ্থও আমাৰ ৰাজ্যৰ ভূগৰ্ভত পোৱা যায় কয়লাৰ ক্ষেত্ৰতো এই পিনে ধৰক মাৰ্ঘেৰিটাত আমি বুলি ইয়াতে কোৱা হয় মেঘালয়ে হওক বা আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ আগত যিহেতু আমাৰ সম্পূৰ্ণ অসমখন উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যক হাঙুৰি এখনেই ৰাজ্য আছিল তেতিয়াৰ দিনৰপৰাই প্ৰাকৃতিক সম্পদত আমাৰ ৰাজ্য চহকী আছিল পেট্ৰলিয়াম অইল গেছ আদিকে ধৰি অ' এন জি চি আছে অইল ইণ্ডিয়া আছে ভূগৰ্ভত যথেষ্ট পৰিমাণৰ আমাৰ ইয়াৰপৰা খাৰুৱা তেলৰ ৰপ্তানিও হয় চৰি আমাৰ ইয়াৰপৰা খাৰুৱা তেলৰ যথেষ্ট আমদানি হয় ঠিক তেনেদৰে কৃষিভূমিও যথেষ্ট আছে অসমত য'ত ভাল বিভিন্ন প্ৰকাৰৰ বিভিন্ন ছিজনত বিভিন্ন খেতি হয় যাৰপৰা খোৱা বস্তু খাদ্য অসমৰ সকলোৱে বাসিন্দালৈ উৎপাদন হোৱাৰ পাছতো আমি বাহিৰলৈও মানে বাহিৰলৈও পঠাব পাৰোঁ ৰপ্তানি কৰিব পাৰোঁ তেনেদৰে অসমৰ যি কাজিনেমুকে আৰম্ভ কৰি অসমৰ লিচু অসমৰ বাহিৰলেই নহয় ভাৰতৰ বাহিৰলেও ইয়াৰপৰা এক্সপৰ্ট কৰা হৈছে ঠিক তেনেদৰে কয়লা বা তেলৰ কথাকে কওঁ সেইসমূহো ইয়াৰপৰা বাহিৰলৈ অসমৰপৰা পঠিওৱা হয় আৰু পানী পানী আটাইতকৈ দৰকাৰী প্ৰাকৃতিক সম্পদ মানুহ জীয়াই থাকিবৰ বাবে পানীৰ অতি প্ৰয়োজন আজি অসমৰ বাহিৰৰ এনেকুৱা বহুত ৰাজ্য আছে য'ত নেকি পানীৰ যথেষ্ট অভাৱ দেখিবলৈ পোৱা যায় ধৰক ৰাজস্থানৰ মৰুভূমি অঞ্চল বা আপোনাৰ বিভিন্ন ৰাজ্যতো খোৱা পানী বিশুদ্ধ খোৱা পানীৰ যথেষ্ট অভাৱ আছে কিন্তু অসমত থকা প্ৰচুৰ নদী জান জুৰিৰপৰা আৰম্ভ কৰি তলৰ লগতে ভূগৰ্ভটো যথেষ্ট পৰিমাণৰ মানুহৰ উপযুক্ত পানী পোৱা যায় যিখিনি মানুহৰ সাধাৰণ জীৱন যাপনত যথেষ্ট সহায় কৰে ঠিক তেনেদৰে অসমত আজি গছ গছনিৰো কোনো অভাৱ নাই যথেষ্ট পৰিমাণৰ বনাঞ্চল আছে তাৰে কাৰ্বি আংলং গোৱালপাৰাত যথেষ্ট বনাঞ্চল দেখা পোৱা যায় সেইবাবে আজি কাঠ বাঁহ যিবোৰ আমাৰ সাধাৰণতে ঘৰৰ আচবাবকে ধৰি ঘৰুৱা বিভিন্ন ঘৰ বনোৱা ক্ষেত্ৰত প্ৰয়োজন হোৱা সকলো ধৰণৰ যিখিনি কাঠ লাগে সেইখিনিৰ কাৰণে আমি বেলেগৰ ওচৰত হাত পাতিবলগীয়া খুব কম হয় যিহেতু অসমতে এইবোৰ প্ৰচুৰ পৰিমাণে পোৱা যায় চ' এইখিনিও যথেষ্ট কিবা এটা আজবাবেই হওক ঘৰ বনোৱাৰ ক্ষেত্ৰতে হওক মানুহে যথেষ্ট সকাহ দিয়ে আমি ধৰক কিছুমান মাটিৰ উপযুক্ত মাটি থকাৰ কাৰণে ইটা বনোৱাৰ কাৰণে ধৰক উপযুক্ত মাটি থকাৰ কাৰণে ইয়াতে যথেষ্ট ইটা ভাটা আছে ইটা বনাই যিখিনি যিবোৰ আমাৰ ঘৰ এটা বনাওঁতে দৰকাৰ হয় বা বিভিন্ন এইবোৰ প্ৰয়োজন হয়